প্ৰিয় মোৰ প্ৰিয় ইউটিউবৰ খাদ্য ৰেচিপি চেনেল অথবা টি ভি প্ৰগ্ৰাম তেনেধৰণৰ মই ইমান নাচাওঁ মই মোৰ ঘৰৰ মাৰ পৰাই কিছুমান খাদ্য বনোৱা কিছুমান পদ্ধতি শিকিছোঁ বা মই নিজেও কিছুমান কেতিয়াবা হ'ব নহ'ব এনে ধৰণৰ খোকোজাত থাকিও কেতিয়াবা মই কিছুমান বস্তু কিছুমান খাদ্য তৈয়াৰ কৰি পাইছোঁ মোৰ এনে মই ক'বলৈ গ'লে প্রিয় খাদ্য খাদ্যৰ ৰেচিপি চোৱা ইউটিউব চেনেল বুলি ক'বলৈ লিনা মিলি বাৰ মই ইউটিউব চেনেল চাওঁ আৰু তাৰপৰাই মই বায়ে কিছুমান বস্তু কিছুমান খাদ্য ৰেচিপি কয় আৰু তাৰ পৰাই মই বহুতো কিবা কিবি শিকিবলৈ পাৰিছোঁ আৰু মই কিছুমান বস্তু কিছুমান খাদ্য বনাইও চাইছোঁ ক'বলৈ গ'লে মই ভাত দালি মাংস কুকুৰাৰ মাংস মই বহুত ভাল বনাওঁ আৰু মই পিছলৈ বহুতো কিবা ভাল খাদ্য বনাম বুলি মই আশা ৰাখিছোঁ